কৃষকসকলৰ টকা উপাৰ্জনৰ এটাই মাত্ৰ আহিলা হ'ল কৃষি এই কৃষিকৰ্মৰ যোগেদিয়েই তেওঁলোকৰ একো একোখন ঘৰ চলে বেমাৰ আজাৰৰ পৰা আদি কৰি প্ৰতিটো মুহুৰ্ততে তেওঁলোকে টকা উপাৰ্জনৰ পথ এটাই হ'ল যে কৃষি কোনো কোনো সময়ত দেখা যায় যে জলবায়ুৰ পৰিৱৰ্তনে সেই অঞ্চলত বাৰুকৈয়ে প্ৰভাৱ পেলায় ধৰি লওক আলু খেতিৰ সময়ত আলু ধুনীয়াকৈ ৰুলে গছ গজিবলৈ আৰম্ভ কৰিছিলে কিন্তু হঠাতে অত্যাধিক বৰষুণ দিলে যাৰ ফলত গছবোৰ বেয়া হৈ গ'ল আৰু কেতিয়াবা কি হৈ যায় অত্যাধিক পানী কম হোৱাৰ ফলত বৰষুণ নোহোৱাৰ ফলত বতৰ যেতিয়া শুকান হয় তেতিয়াও গছবোৰ লেৰেলী যায় যাৰ ফলত পৰ্যাপ্ত পৰিমাণৰ পানী নাপাই গছবোৰ বেয়া হৈ যায় আৰু খেতিয়কৰ মূৰত ধুমুহাৰ সৃষ্টি হয় সকলো টকা পইচা অথলে যোৱাৰ পিছত তেওঁলোকে চকুৰে ধোঁৱা কোৱা দেখিবলৈ আৰম্ভ কৰে আমাৰ অঞ্চলত তেনেকুৱা ধৰণৰ পৰিৱৰ্তন পৰিছে কেতিয়াবা কেতিয়াবা দেখোঁ প্ৰয়োজন সাপেক্ষে যেতিয়া পানী নাপায় তেতিয়া ৰুই থোৱা ধানবোৰৰ মাজে মাজে ডাঙৰ ডাঙৰ একো একোটা ফাট মেলে আৰু ধানবোৰ আধাতে লেৰেলী শুকাই যায় আৰু সেই বছৰত সেই ঘৰ মানুহৰ অৱস্থা কেনেকুৱা হ'ব আৰু বেলেগে বুজাই ক'ব নালাগে নিশ্চয় খেতিয়কসকলে এই সকলো বাধাবোৰ আওকাণ কৰিও প্ৰত্যেকবাৰেই ভাল আশা এটা কৰি লয় খেতিত আকৌ মনোনিৱেশ কৰে কিন্তু কোনোবা কোনোবা বছৰত আকৌ ধুমুহা বৰষুণ ৰ'দ নোহোৱা অত্যাধিক ৰ'দ হোৱা বৰষুণ নোহোৱা আকৌ কেতিয়াবা বৰষুণ বেছি হয় ধুমুহা শিল বৰষুণ এইবোৰৰ পৰাও তেওঁলোকৰ বহুতখিনি লোকচান হয় কিন্তু তাৰপৰা পৰিত্ৰাণ পাবৰ কাৰণে কোনো কোনোৱে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ উপায় অৱলম্বন নকৰাও নহয় কিন্তু যিমানখিনি কৰিলেও কেতিয়াবা কেতিয়াবা যিমান টকা পইচা সেই ক্ষেত্ৰত লগায় কিন্তু তাৰপৰা বহুত বেছিও আশা আশা কৰা দেখা নাযায় কোনো কোনো ক্ষেত্ৰত কোনোবা কোনোবা দুৰ্বল মনোভাৱৰ কৃষকে মৃত্যুবৰণ কৰাও আমি দেখিবলৈ পাওঁ আৰু ইয়াৰ কাৰণ হৈছে জলবায়ুৰ পৰিৱৰ্তন